স্কুলত ভোকেশ্যনেল পাঠদানটো মই উচিত বুলি ভাবোঁ কাৰণ এইকাৰণেই এই সৰু সৰু কামবোৰ স্কুলতেই শিকি অহা যায় যেনে গুঠা মাটিৰ বাচন সাজা আৰু চিলাই কৰা বিভিন্ন ধৰণৰ সৰু সৰু কামবোৰ স্কুলতে শিকি অহা হয় কৰিও ভাল লাগে আৰু নিজেও কৰিছোঁ আৰু এটা জিৰণি টাইমত বা এটা এটা ফ্ৰী টাইমত এইবোৰ কৰা যায় আৰু কৰি খুবেই ভাল লাগে আৰু পিছলৈ এইবোৰ সকলোৰে বাবে কাম আহি পৰে বা কাম আহি পৰে কাৰণ এইকাৰণেই কিছুলোকে ধৰ চিলাই শিকিলে ধৰ চিলাই কামটো পিছলৈ কিছুমানে জীৱন নিৰ্বাহৰ বাবে এই পথটো বাচি লয় চিলাই কৰি কিছুমানে দোকান দিয়ে বা কিছুমানে মাটিৰ বাচন সাজিও দোকান দিব পাৰে বিভিন্ন ধৰণৰ আৰু